হয় কিবা অভিযোগ আছে নেকি অঁ অঁ মই আপোনাৰ অঞ্চলৰ এই বিভাগীয় মানুহক কৈ দিম বাৰু আপোনাৰ সমস্যাটো দুই এদিনতে সমাধান হ'ব অঁ চিন্তা কৰিব নালাগে মই কৈ দিম বাৰু অঁ হ'ব দিয়ক